হয় আজিৰ দিনত প্ৰযুক্তিয়ে অনুবাদৰ কামটো বহুতেই সহজ কৰি তুলিছে আমি ভাৰতৰ আমি ভাৰতৰ যিকোনো ঠাইত থাকি যিকোনো আমি ভাৰতৰ এচুকত থাকি আন এচুকৰ মানুহৰ লগত আজি যিদৰে অনুবাদ কৰিব পাৰোঁ টেকনলজীৰ সহায়ত যিদৰে প্ৰযুক্তি ঘটিলে অনুবাদৰ আজিকালি বহুতো মাধ্যম আছে আমি টেকনলজী সহায়ত আজিকালি বহুতো সকলো ভাষাৰ এটা ভাষাৰপৰা আনটো ভাষালৈ অনুবাদ কৰিব পাৰোঁ যাৰদ্বাৰা আমাৰ কোনো একো কষ্ট নহয় এজেগাৰপৰা আন এজেগাত থাকিবলৈ বা ফুৰিবলৈ যাবলৈ একো আমাৰ অসুবিধাৰ সন্মুখীন নহয় আমি ধুনীয়াকৈ তেওঁলোকৰ নিজৰ ভাষাতে আমি আমাৰ ভাষাদি তেওঁলোকৰ নিজৰ ভাষালৈ অনুবাদ কৰি ধুনীয়াকৈ আমি সকলো কথা পাতিব পাৰোঁ কিবা সুধিব পাৰোঁ নজনা কথা জানিব পাৰোঁ আজিকালি সকলো সম্ভৱ কৰি তুলিছে প্ৰযুক্তি ইমানেই আগবাঢ়ি গৈছে যে আজিকালি একোৱে অসম্ভৱ বুলি ভাবিব নোৱাৰি আমি শিকোঁ অনুবাদ কৰিবলৈ আমাক অকনো চিন্তা কৰিব নেলাগে আমি আগতে আমি বহুতো ভাবিব লাগে এঠাইৰপৰা আন এঠাইলৈ গ'লে বা ফুৰিবলৈ গ'লে বা কিবা বেলেগ কামত হ'লেও গ'লে আজিকালি আমি অকনোৱে সেইটো চিন্তা কৰিব নেলাগে আজিকালি সকলো সহজ কৰি তুলিছে টেকনলজীয়ে কেলেই আমি এইটো ভাষাৰপৰা সেইটো ভাষালৈ অনুবাদ কৰিবলৈ মাত্ৰ কেইটামান ছেকেণ্ড লাগে আৰু তেওঁলোকৰ ভাষাৰপৰা আমাৰ ভাষালৈ অনুবাদ কৰিবলৈ বেছি কষ্ট নহয় আজিকালি সকলো সহজ হৈ পৰিছে টেকনলজীৰ জৰিয়তে আৰু আমাৰ প্ৰযুক্তিৰ বহুত লাহে লাহে বহুত প্ৰযুক্তি হৈছে আজিকালি বহুত আজিকালি টেকনলজীৰ বজাৰত বহুতো তেনেকুৱা ধৰণৰ স্মাৰ্ট ফোন আহিছে বা স্মাৰ্ট ফোনৰ এপ্ছ আহিছে যাৰ জৰিয়তে আমি সকলো ভাষা আমি যিকোনো ভাষাই যিকোনো ভাষালৈ আমি অনুবাদ কৰিব পাৰোঁ তেনেই সহজতে সকলোৱে কৰিব পাৰে একো কোনো অকল ডেকাসকলেই বা বুঢ়াসকলেই বা এনেকুৱা কথা নহয় সকলোৰ বাবেই এইটো এটা সহজ হৈ পৰিছে অনুবাদ কৰাটো